অঁ এইখন অজন্তা মাংস দোকানত লাগিছে নেকি মানে হেৰি কি বুলি কয় মাংস অকণমান লাগিছিলে মানে গাহৰি মাংস লাগিছিলে

গাহৰি মাংস মানে এতিয়াতো বৰষুণটো দি আছে তাকে ডেলিভাৰী দিব পাৰে নোৱাৰে আকৌ আপুনি মই বেছি দূৰ নহয় বেছি নহয় মই দুই কিলোমান লাগিছিলে অঁ কিমানকৈ লয় যে কিমানকৈ লয় যে অঁ গাহৰি অঁ অ' আৰু গাহৰিটো আজি কেনেকুৱা আছে মানে মাংসটো একদম ভাল চৰ্বিৰ সৈতে আছেনে মানে কিবা আছে অঁ অঁ অঁ আৰু হেৰি মানে হোম ডেলিভাৰী দিব লাগিছিলে মানে বৰষুণজাক দি আছে যে আকৌ মই ঘৰত নাই অকলেই আছোঁ সেইটো কাৰণে মানে অঁ এক্সট্ৰা চাৰ্জটো কিমান ল'ব এতিয়া আৰু মই বেছি দূৰ নহয় মই এই তিনিচুকীয়া ৰহিয়াৰে হয় মানে এই গেলাপুখুৰীৰ ওচৰৰে হয় অঁ পঞ্চাছ টকা নহ্ অঁ আধা ঘণ্টা নহ্

লোকেশ্য়নটো মই পঠিয়াই দিম বাৰু আপোনাক

অঁ গেলাপুুখুৰী ওচৰতে অঁ অঁ ফোন এটা কৰি দিব অঁ পিচটো মানে মিডিয়ামতে কাটি দিব আৰু

অঁ লকেশ্য়নটো হোৱাটছএপত দি দিছো মই ঠিক আছে অঁ